অঁ হয় কৰোঁ অঁ পাৰিম বাৰু অঁ ভালেই বাৰু ইয়াত মই ওচৰতে এনেকৈ হেৰি কৰি বিকো বাৰু অঁ অঁ সেই উচিত মূল্য পামনে আপোনাৰ

আপুনি অঁ পইচা সময়মতে পোৱা হ'বনে বাৰু অঁ ঠিক আছে বাৰু

অঁ বাৰু